আমাৰ গাঁৱত থকা সুলভ মূল্যৰ দোকানখনত বিভিন্ন ধৰণৰ গেলামালৰ বস্তু উপলব্ধ থাকে আমি তাৰপৰাই সেই বস্তুবোৰ ক্ৰয় কৰোঁ দৰদাম কৰোঁ যদিও কম পৰিমাণে কিনিলে দৰদাম কৰিবলৈ অসুবিধা হয় যদিও বেছি পৰিমাণে বস্তু কিনিলে দৰদাম কৰিবলৈ কমতে ল'ব পাৰি দৰদাম কৰি কমতে ল'ব পাৰি আমাৰ গাঁৱত থকা সুলভ মূল্যৰ দোকানখনৰ পৰা আমাৰ বহুতো সুবিধা হয় সকলো গাঁৱৰ ব্যক্তিয়ে এই দোকানৰ পৰাই বস্তু ক্ৰয় কৰে যিহেতু আমাৰ টাউন অলপ দূৰত অৱস্থিত সেইবাবে আমি এই ওচৰৰ দোকানখনৰ পৰাই বস্তু ক্ৰয় কৰি নিজৰ সুবিধা গ্ৰহণ কৰোঁ যিহেতু গাঁৱলীয়া অঞ্চলৰ যাতায়তৰ ব্যৱস্থাও ইমান সুচল নহয় সেয়েহে আমি গাঁৱৰ সেই সুলভ মূল্যৰ দোকানখনৰ পৰাই আমাৰ সকলোবোৰ নিজৰ প্ৰয়োজনীয় বস্তুসমূহ ক্ৰয় কৰোঁ আৰু সকলোবিলাক বস্তু ইয়াত উপলব্ধ যেনে চাউল দালি আলু পিয়াঁজ আদি গেলামালৰ বস্তু বাহিৰেও ইয়াত আৰু অন্যান্য ধৰণৰ বস্তু উপলব্ধ থাকে বিভিন্ন ধৰণৰ আমাৰ লাগতীয়াল দ্ৰব্যসমূহ আমি পাব পাৰোঁ আৰু সুলভ মূল্যৰো হয় যিহেতু গাঁৱলীয়া অঞ্চলৰ দোকান সেইবাবে আমাৰ বহুতো সুবিধা হয় আৰু আমি যিটো মানে আমাৰ বস্তুৰ দাম সেই দামেই আমি দিবলগীয়া হয় কিছুমান বস্তুত দৰ দাম কৰিব পাৰি কিন্তু কিছুমান বস্তুত কৰিব নোৱাৰি সেয়েহে আমি উপযুক্ত উপযুক্ত মানে পইচাটো দি পেলাই আমি বস্তুটো ক্ৰয় কৰোঁ